হেল্ল' অঁ অঁ অঁ হয় হয় হয় হয় ময়ে কৈছোঁ কেনেকুৱা ভাল অঁ অঁ কওকচোন কোৱাচোন অঁ অঁ চেৰিকালচাৰ এইটো পাট শিল্পই এইটোতো বৰ গুৰুত্বপূৰ্ণ আচলতে ক'বলৈ গ'লে অসমৰতো এইটো এটা ঐতিহ্য আৰু এই ডাঙৰ সম্পদ পাট অঁ পাট শিল্প তাৰ পিছত মুগা শিল্প এইবিলাক এই পাট শিল্পটো কেনেকৈ হয় আচলতে পাট মুগা আৰু নুনী গছ এইবিলাকৰ কথাটো খুব গুৰুত্বপূৰ্ণ নুনী পাত খায় কেচেৰু পাত খায় এইবিলাকৰ যোগেদি পাট শিল্পটো গঢ়ি উঠে দেই এতিয়া এটা দুৰ্ভাগ্যজনক বিষয় হৈছে কথাটো হ'ল কি আমাৰ এতিয়া গাঁৱে ভূঞে পাত দেখিছা জানো তোমালোকে এইটো বৰ দি মানে লুপ্তপ্ৰায় নিচিনা হৈছে এইটো অল অলপ দুৰ্ভাগ্যজনকেই বিষয় প্ৰচলনটো খুব হৈছে বজাৰে সমাৰে ত' নহ'লে এতিয়া পাট কাপোৰ নহ'লেচোন কামেই নহয় প্ৰতিটো অনুষ্ঠানত এক এখন বিয়া পাতিবলৈ হ'লে যে পাটৰ সাজ সাজযোৰ নহ'লে নহয়েই দেখোন কিন্তু শিল্পটো নাথাকিলে আমি সেইবিলাক পাম ক'ত এইটোতো শেষত গৈ এইবোৰ গোটেই আমদানি হ'ব এতিয়া শুৱালকুছিতে প্ৰধানকৈ পাট শিল্প মানে উদ্যোগবিলাক আছে তাৰ পৰাই চলে কিন্তু সেই শুৱালকুছিয়ে গোটেই অসমেই নহয় উত্তৰ পূৰ্বাঞ্চল মানে মানে দখল কৰিব পৰাকৈ যথেষ্ট নিশ্চয় নহয় গতিকে এই বিষয়টোত আমাৰ গণচেতনাটো প্ৰয়োজন হৈছে এই লুপ্তপ্ৰায় শিল্পটো আকৌ উদ্ধাৰ কৰাটো প্ৰয়োজন হৈছে বহুত টান কামটো নহয় এটা শিল্প ৰক্ষা হ'ব আৰু আৰ্থিকভাৱেও লাভাম্বিত হোৱাৰ এটা বৰ সুন্দৰ উপায় নহয় জানো বাৰু এটা চিন্তা কৰাচোন যে অন্তত একেবাৰে অকলশৰীয়াকৈ নোৱাৰিলেও এটা এটা গোট লৈ এতিয়াৰপৰা ছাত্ৰ অৱস্থাৰ পৰা ছাত্ৰী অৱস্থাৰপৰা এইবোৰ শিল্প যদি কথা ভবা যায় তেতিয়া হ'লে নিজৰো লাভ হ'ব আৰু অসম অসমৰ যিটো ঐতিহ্যপূৰ্ণ এইটো পাট শিল্পটো ৰক্ষা হ'ব উদ্ধাৰ হ'ব আৰ্থিকভাৱে লাভ হ'ব এই কথাখিনি এনেকৈ ঘৰত ক'বাচোন ঘৰত কৈ মা দেউতা অন্যান্য ওচৰ চুবুৰীয়া এইসকলৰ লগত এটা জাগৰণ হ'ব বৰ টান নহয় গছ কেইজোপামান ৰুলেই হ'ল আনিলেই হ'ল প্ৰজাতিটো এই সঁচ এইটো কথা ভাবিলে ভাল হ'ব নিশ্চয় অঁ বাৰু ঠিক ঠিকে আছে এইবোৰ লাগে লাগে হ'ব আমি এনেকৈ চে আমি গোটেইবিলাকে লগ হওচোন আমিও অকণমান এইবিলাক দুই চাৰিজনৰ লগত আলাপ আলোচনা কৰি আনো আৰু মানে সঁচটো আনি ল'বলৈতো বৰ অসুবিধা নহয় আজিকালি এই যে এটা এটা ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টটো আমি গইনা ল'ব লাগে তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে তেওঁলোকে নিশ্চয় আগবাঢ়ি আহিব হ'ব তেতিয়াহ'লে অঁ